মই আপুনি ব্যৱসায় আৰম্ভ কৰাৰ কথাকে ব্যৱসায় আৰম্ভ কৰিবলৈ মোৰ মানুহজনে গাড়ী চলাই তেওঁ ৰাতিপুৱাই ওলাই যায় গধূলি সোমাই সেইকাৰণে মই ভাবিছিলো মই কিবা এটা ব্যৱসায় কৰিম মই মানে হাঁহ কুকুৰা পোহো তাঁত বও সেয়া ল'ৰা স্কুললৈ অনা নিয়া কৰোঁ ল'ৰা খৰচ সেইবোৰৰ পৰাই মানে হ'ব আৰু মোৰ ঘৰুৱা খৰচখিনি মই নিজে উলিয়াই লওঁ কাৰণ কুকুৰা কণী বিকিলেও মই মানে কুকুৰা দহজনী পুহিলে তাৰ কণী ডেইলি দছটা পাৰে সেই দছটা কণী বেচিলে এশ টকা পাওঁ সেই এশ টকাই মোৰ মানে ঘৰৰ মানে বেলেগ বস্তু আহি যায় আৰু আৰু তেল নিমখৰ পা আৰম্ভ কৰি সেইখিনি আহি যায় আৰু ল'ৰা টিউচনৰ খৰচ মই তাঁত বওঁ তাঁত বৈ কাপোৰ বিকিলে এখন কাপোৰ বিকিলে মানে চাৰিশ পাঁচশ পালে মোৰ মাহৰ এটা ল'ৰা টিউচনৰ হাজিৰা ওলাই যায় মাহৰ মানে পাঁচশ ছশ টকা টিউচনৰ খৰচটো ওলাই যায় সেইকাৰণে মানে মই ঘৰতে সেইবিলাক ব্যৱসায় কৰিয়ে ভাল পাওঁ সেইবিলাক ব্যৱসায় কৰিয়ে ঘৰখন চলাই আছোঁ আৰু মানুহজনে ডেইলি ওলাই যায় ৰাতিপুৱা ওলাই যায় গধূলি সোমাই তেওঁ যিকেইটা পায় সেইকেইটা আৰু আৰু হয় আৰু আৰু মোৰো তেনেকৈ ওলাই থাকে ল'ৰা স্কুলৰ খৰচ দিওঁ গাড়ী ভাড়া সেইবিলাক দিবৰ কাৰণে মাহত ওলাই যায় কুকুৰা হাঁহ বিকি আৰু কুকুৰা হাঁহ বিকি আৰু মই তাঁত লগালে মানে মানে এখন যদি এযোৰ এযোটিত যদি তাঁতত যদি দছখন চাদৰ লগাওঁ তাৰে যদি মই পাঁচখন বিক্ৰী কৰি দিওঁ সেইবোৰৰ পৰাও মানে খৰচটো ওলাই যায় আৰু মাহটো মাহৰ খৰচটো ওলাই যায় আৰু সেই খৰচেৰে মই ঘৰখনৰ চলাব পাৰোঁ নিজেও ক'ৰবাত কবিত যাবলৈ হ'লে মানে মানে মানুহজনৰ ওপৰত হাত নাপাতিলেও হয় নিজৰ খৰচে মই নিজে যাব পাৰোঁ বজাৰ হাতলৈ আৰু হাঁহ কুকুৰা বিকি বজাৰলৈ বিকিবলেও নিব পাৰোঁ আমাৰ মানে ওচৰতে এখন বজাৰ আছে সেই বজাৰলেও নিব পাৰোঁ ঘৰৰ পৰাও বেপাৰীয়ে নিয়েহি আমাৰ মানে মোৰ হাঁহ মানে এশ ডেৰশমান আছিলে বিকি শেষ কৰিলো এতিয়া আৰু কুকুৰা তেনেকৈ আছে বাৰু কুকুৰা বিকি মানে কণী বিক্ৰী কৰোঁ আৰু পোৱালি কেজি ছিষ্টেমত দিওঁ কেজিত নিবলৈ ঘৰ পৰা বেপাৰীয়ে নিয়েহি সেইবিলাকে খৰচ মানে মই বি উলিয়াই ঘৰৰ খৰচ উলিয়াই থাকোঁ

তেনেকৈ আমাৰ ঘৰ চলি আছে ব্যৱসায় আৰম্ভ কৰিবলৈ ব্যৱসায় পৰিয়ালৰ মানে আমাৰ পৰিয়ালত চবেই আৰু লাগি ভাগি দিয়ে আৰু ঘৰৰ বেলেগ মানুহেও ঘৰৰ পৰা যদি মই ওলাই যাওঁ ক'বাত সিহঁতি ঘৰৰ বেলেগ মানুহেও চাই দিয়ে হাঁহ কুকুৰা তাঁতখন এৰি থৈ গ'লে বেলেগেও বৈ দিয়ে বাৰু এনেকৈ হৈ চলি যায় তেনেকৈ কৰি কৰি ব্যৱসায় আৰম্ভ কৰি তেনেকৈ চলি আছোঁ আৰু অকল যে মানুহজনৰ ওপৰতে নিৰ্ভৰ কৰি থাকিলে নহয় আৰু আমি এজন ঘৰুৱা গৃহিণী ঘৰৰ মানে ভিতৰৰ খৰচখিনিৰ কাৰণে নিজৰ ব্যৱসায়ৰে কৰি খৰচ পাতি উলিয়াই থাকিলে নিজৰ ঘৰখন নিজে চলাই থাকিব পাৰি চলাই থাকিব পাৰি ব্যৱহাৰ পৰিয়ালৰ আমাৰ পৰিয়ালৰ সদস্যবিলাকেও আৰু এইবিলাক কামত সহায় কৰি দিয়ে